হেল্ল' দাদা এইটো চুইগী'ত লাগিছে ন অঁ এই আপোনালোকৰ ডেলিভাৰী বয়জনে ক'লে যে ফিডবেক এটা দিব মই সেইকাৰণে এটা ফোন লগালো আজি যে অৰ্ডাৰ দিছিলোঁ মই ম'ম দিছিলোঁ চিকেন ম'ম বিৰিয়ানী আৰু পানীপুৰি দিছিলোঁ চাগে তাৰে বেছি বহুত বেছি টেষ্টি আছিলে মই মানে বেছি বুলিয়ে বেলেগ ৰেষ্টুৰেণ্টৰ পৰা দেখিলোঁ আজি মই এটা বেলেগ এটা টেষ্ট পালো ভাল লাগিছে মানে সেইকাৰণে মই মানে ফিডবেকটো দিব বিচাৰিলোঁ সেইকাৰণে মই ফিডবেকটো দিবৰ কাৰণে ফোনটো কলটো কৰিছিলোঁ কাৰণ বহুত টেষ্টি আছিল নেক্সট টাইম মই চাগে ইয়াৰ পৰা আপোনাৰ দিম বুলি ভাবিছোঁ আৰু ঠিক আছে থ্যেংক ইউ